মাতৃভাষাটো আৰু আমাৰ সকলোৰে প্ৰিয় হয় নহয় নিজৰ যেতিয়া ভাষা সেইটো আমাৰ প্ৰিয় ভাষা যিমানেই যি নহওক কিন্তু আজিকালি মাতৃভাষাটো মানে বহুত কমি গৈছে এতিয়া ল'ৰা ছোৱালীৰ অভিভাৱকবিলাকেও বিশেষকৈ ইংলিছ স্কুলতহে ল'ৰা ছোৱালী মানে দিয়ে বেছিকৈ আমাৰ গাঁৱলীয়া যিবিলাকে নেজানো সেইবিলাকহে অসমীয়া ভাষাটো তেওঁ যাৰ টকা পইচা নাই সেইবিলাক গতিকে অসমীয়া ভাষাটোত গুৰুত্ব দিয়াটো আৰু অভিভাৱকবিলাকেও অসমীয়া স্কুলত ল'ৰা ছোৱালী পঢ়োৱাটো মই বিচাৰোঁ মানে মোৰ মনে কয় পঢ়োৱালে ভাল অসমীয়া ভাষাত ল'ৰা ছোৱালী পঢ়োৱালে যে ল'ৰা ছোৱালীটো বেয়া হ'ব চোকা নহ'ব বা ভাল চাকৰি নাপাব সেইটো একো কথা নহয় অসমীয়া ভাষাত পঢ়িও বহুত ডাঙৰ ডাঙৰ চাকৰি লৈছে ল'ৰা ছোৱালীয়ে সেইবিলাক নজিৰ বহুত আছে চাবলৈ গ'লে গতিকে মানে অসমীয়া ভাষাটো ল'ৰা ছোৱালী অসমীয়া ভাষাত মানে এডমিশ্যন দি অসমীয়া ভাষাটো আগুৱাই নিবলৈ অভিভাৱক শিক্ষক শিক্ষয়িত্রী আৰু সমাজেও সেইটোত গুৰুত্ব বেছি দিব লাগে ইংৰাজী ভাষাটো এনেও পা পাৰিব পঢ়িলে পাৰিব সেইটো একো তাত যে ইংৰাজীত নিদিলে ইংৰাজী গেধা হৈ যাব সেইটো মানে নাই এতিয়া মোৰে ল'ৰা আছে ল'ৰাই অসমীয়া ভাষাত পঢ়িয়েই ভালকৈ পাছ কৰি এতিয়া কাম কৰি আছে তেনেকুৱা কথা আৰু অসম মানুহে এটা মানে দুৰ্বলতা কি মোৰ ল'ৰাটো স্কুলত নিদিলে বা ছোৱালীজনী স্কুলত নিদিলে মোৰ ল'ৰাটো গেধা হ'ব বা ছোৱালীজনী গেধা হ'ব ভাল চাকৰি নাপাব ওলাই যাব নোৱাৰে সেইটো কথা নহয় অসমীয়া স্কুলত পঢ়িও কিছুমান ল'ৰা ছোৱালীয়ে বৰ ধুনীয়াকৈ ইংলিছত আগবাঢ়ি যাব পাৰে সেইবোৰ কথা গতিকে মই অসমীয়া ভাষাটোৰ ওপৰত মানে গুৰুত্ব দিওঁ কেলে আৰু মোৰ ল'ৰাকো মই অসমীয়া ভাষাতে পঢ়ুৱাইছিলোঁ ইংৰাজী ভাষাত পঢ়োৱা নাই তেওঁ সি এতিয়া অসমীয়া ভাষাত পঢ়িয়ে এইবিলাক সকলো বাধা বিঘিনি নেওচি এতিয়া সি ডাক্তৰ কৰি থাকে তাৰপিছত আমি গাঁৱতে আছিলোঁ চাইকেলত স্কুললৈ অহা যোৱা কৰিছিলে আমি একো সুবিধা দিব পৰা নাই ল'ৰা ছোৱালীক কিন্তু তেনেকৈ তেনেকৈ গৈ গৈ সিহঁতি মানে ওপৰলৈ উঠিলে এনেকুৱা কথা গতিকে অসমীয়া ভাষাটো বেয়া বুলি বা অসমীয়া স্কুলখন বেয়া বুলি মই কেতিয়াও ক'বলৈ নাযাওঁ আৰু মই সকলোকে মানে অনুৰোধহে কৰিম যে অসমীয়া ভাষাত দি অসমীয়া ভাষাটো আগুৱাই চহকী কৰি লৈ যাব লাগে মই সেইটো কথাহে মানে বেছি গুৰুত্ব দিওঁ সেইটোৱে কথা